আমি পৰিয়ালৰ সৈতে সেইদিনাখন শিলপুখুৰীত থকা দা ধাবাখনলৈ গৈছিলো আৰু অতি বেয়া অভিজ্ঞতা হৈছিল যে আমি নানৰ লগত আমি চিকেন ভাৰ্তা অৰ্ডাৰ দিয়াৰ পিছত যিটো চিকেন ভাৰ্তাৰ প্ৰিপাৰেশ্বন হ'ব লাগিছিল সেইটো নকৰি তেওঁলোকে সাধাৰণভাৱে ৰন্ধা মূৰ্গীৰ মাংসকে টুকুৰা টুকুৰকে এৰোৱাই পেলাই সেনেকে দিছে আৰু তাৰ বাবত আমাক বহুত টকাৰ বিল এখন দিছে গতিকে সেইটো আমি লগে লগে কম্পলেইন কৰিছোঁ যে এইটো বস্তু এইটো হ'ব নোৱাৰে তেওঁলোকে তেতিয়া মুখেদি একো নামাতিলে কিন্তু অলৰেডি আমি যিটো পইচা লাগে সেইটোতো দিব লগা বাধ্য হৈ গৈছোঁ এতিয়া সেইটো একো ভাল কথা হোৱা নাই